হেল্লো হয় দাদা কেব এখন বুক কৰিছিলোঁ অঁ হয় হয় মই আপোনাৰ ডাক ডক্টৰ জাকিৰ হুছেইন ৰোডতে আছো আপোনাৰ যোনটো এড্ৰেচ দিয়া আছে তাতেই আছে অঁ আপোনাৰ কিমান সময় লাগিব আহি পাওঁতে